মোৰ দোকানৰ গ্ৰাহকসকল মানে আপোনাৰ অন্যান্য ধৰণৰ মানুহ আহে ধৰক যে সেই তেনেকেই মোৰ দোকানখন গাঁৱতে আছে মই যেতিয়া গাঁৱতে বাস কৰোঁ দোকানখনো গাঁৱতে আছে গাঁৱৰ মানুহ আমাৰ গাঁৱততো নানা জাতিৰ মানুহ আছে ধৰক কেতিয়াবা অসমীয়া মানুহ আহে কেতিয়াবা গাঁৱলীয়া এই আপোনাৰ এই বাগানীয়া মানুহ আহে তেনেকুৱা আৰু ধৰক

কেতিয়াবা মতা মানুহ আহে কেতিয়াবা মাইকী মানুহ আহে তাৰ উপৰি আপোনাৰ ধৰক তেওঁলোকৰ জনগাঁথনি মানে তেওঁলোকতো আমাৰ গাঁৱৰে মানুহ গাঁৱতে বাস কৰে ওচৰে পাজৰে থাকে ধৰক তেনেকুৱাকে তেওঁলোকৰ জাতিলিংগ মানে আপোনাৰ ধৰক মতা মানুহ মাইকী মানুহ বুলিবলে মানে বিশেষকৈ সৰহভাগ মাইকী মানুহে আহে যিহেতু নেকি নিজে মই ঘৰত কাপোৰ কানি নিজে তাঁত বৈ কাপোৰ কানি ব্যৱসায় কৰোঁ গতিকে মানে তেওঁলোকে বোৱা কাপোৰ বিচাৰি মোৰ ঘৰলে বিশেষ বেছিভাগ মাইকী মানুহ আহে তাৰপিছত মতা মানুহ আহে কিছুমানে মানে বওঁ তাৱলি বিচাৰি আহে গা চা মুচিবৰ কাৰণে ধৰক কাপোৰ চাপোৰ সলাবৰ কাৰণে তেনেকে মতা মানুহে সেইবিলাক বিচাৰি আহে তাৰপিছত ৰুমালবিলাক বওঁ ৰুমালো কিনি নিয়া মতা মানুহে তেনেকে তেনেকে মতা মানুহো আহে বা নহা নহয় কেতিয়াবা ছোৱালী আহে আৰু কেতিয়াবা সৰু ল'ৰা ছোৱালী গা চা মচিবৰ কাৰণে তেনেকে মাক দেউতা মাকহঁতি মানে ধৰক বিচাৰি আহে কিনিবলে আহে তেনেকুৱা ধৰণৰ কথা আৰু তেওঁলোকে মানে ঘৰ বহুতে মানে এতিয়া মোৰ দোকানৰ পৰাই তেনেকে কাপোৰ কানি কিনি নি পেলাই ধৰক হেৰি কৰি থাকে ঘৰটো পিন্ধা হয় আপোনাৰ নিজে বিকিব বিকি মানে ব্যৱসায় কৰি চলি থকাও হয় তেনেকুৱা আৰু বিশেষকৈ মানে এইটোও নহয় যে এই কিবা বোলে এইটো মাহত বওঁ বুলি এইটো মাহত নবওঁ তেনেকুৱা নহয় প্ৰায় মই তাঁত বয়ে থাকোঁ কেতিয়াবা এসপ্তাহ দুসপ্তাহ তেনেকে ৰেষ্ট লোৱা হয় তাৰপা আপোনাৰ ধৰক বতৰলৈ কেতিয়াবা কথা থাকে তেতিয়াও অলপ নোবোৱাকে থকা হয় নথকা নহয় মানে তাৰপিছত আপোনাৰ অনবৰত যে বৈ থাকিব লাগিব সেই বুলি নহয় ধৰক দিনত বওঁ দিনত বৈ পেলাই মই ধৰক সপ্তাহত ওলাই যায় তিনি চাৰিখন চাদৰ উলিয়াই পেলাই মানে তেনেকে ধুনীয়াকে মই বিক্ৰী কৰি চলি আছোঁ দোকানৰ মানে গ্ৰাহক সেই মতা মাইকী তেনেকে আহে ল'ৰা ছোৱালী বুলিবলৈ তেনেকে নহয় কাপোৰ পিন্ধিবৰ কাৰণে মেখেলা চাদৰ বা যোৰ কাপোৰ বওঁ যে যোৰ কাপোৰবিলাক বিচাৰি আহে তেনেকুৱা আৰু সেইটোৱে কথা আৰু মতা মানুহে মতা মানুহৰ কাপোৰ কিনি নিয়ে ধৰক মাইকী মানুহে মাইকী মানুহৰ কাপোৰ কিনি নিয়ে ছোৱালীবিলাকে নিজৰ প্ৰয়োজন সেইভাগে কিনে আৰু ধৰক যায় যেনেকে লাগে ধৰক ব্লাউজৰ পিচো থাকে ব্লাউজৰ পিচবিলাক বওঁ কাপোৰ লগত মিলাই মেলি তেনেকে কিছুমানে ৰং চাই কিনি ব্লাউজৰ পিচো কিনি নিয়ে নিনিয়া নহয় বাৰু তেনেকেদি চলি আছো ধৰক আৰু সেয়াই আৰু লিংগ বুলি ক'লে তেনেকুৱা যে মতা মাইকী আৰু ছোৱালী বিশেষকৈ ডেকা ল'ৰাবিলাক এনেকে নাহে কাবাক কেতিয়াবা বোলে ৰুমাল চোমাল দৰকাৰ আছে তেতিয়া আহিব আৰু দুই তিনিখন লৈ যাব একেলগত ধৰক তেনেকুৱাকে